আচ্ছা এই আপোনাৰ এই ইয়াতে বিভিন্ন ধৰণৰ ফল পোৱা যাব নহয় জানো আচ্ছা মানে কি হয় এই বৰ্তমান কেনেকুৱা সেই দাম চলি আছে জানেনে আমাৰ এই আমটো এইটো মালদাহৰ পৰা অহা আম নে আচ্ছা আচ্ছা আচ্ছা লাগিব আপেলটো আপেলটো ভাল হ'বনে আপেলটো অঁ কোৱালিটিটো যদি ভাল হয় মই কিছু লাগিব মোক এতিয়া তাৰ মানে কি আম আপেল অঁ নাই আপেল আঙুৰটো আছে নহয় অঁ আচ্ছা অঁ আচ্ছা আচ্ছা অঁ তেনেকুৱা দাম আৰু এইটো হেৰি হে কাৰ্টুন মানে কি কাৰ্টুন ছিষ্টেম নহয় জানো অঁ অঁ সিমান কেজি থাকে না অঁ হ হ হ হ মানে কি মই মই বাৰু তাত নাযাওঁ মই ল'ৰাজনক পঠাই দিম মোৰ ল'ৰা এজন আছে অঁ নহয় মই ল'ৰাজনক পঠাই দিম আৰু সেই ল'ৰাজনৰ হাতত দি পঠালে হ'ল মই শ্লীপ এখন দিম বাৰু কিমান লাগে কি লাগে অঁ গোটেইখিনি নাই নাই এইকেইটা বস্তুৱে লাগিব মেইনলি আৰু হেৰি বেদনা আছে নেকি অঁ মানে মই গোটেই শ্লীপতে নাম কিমান পৰিমাণটো গোটেই মানে কিমান লাগে এই ডিটেইলচ দি দিম অঁ অঁ আচ্ছা আচ্ছা আচ্ছা নাই মই আপোনাক কি ইয়াতে আকৌ সেই আমাৰ অসুবিধা এটা আছে চক চেণ্টাৰত তাৰ মানে যদি বস্তুটো লগে লগে হেৰি কৰিব পৰা নাযায় অসুবিধা হৈ যায় বিক্ৰীৰ কথাও আছেতো তেনেকুৱা কথা ঠিক আছে অঁ অঁ অঁ অঁ অঁ হয় নেকি নাই নাই নাই বিশেষ তেনেকুৱা আৰু নাই বাৰু পিছত কিবা বিশেষ কথা থাকে আলোচনা কৰিম বাৰু অঁ মই তাৰ মানে পিছত ফিজিকেলি যামেই সেইফালে যোৱাৰ কথা আছে কিন্তু এতিয়া মই অলপ ব্যস্ত আছোঁ সেইকাৰণে মানে এই ল'ৰাজনকে পঠাই দিম আৰু ঠিক আছে